অসমত যাত্ৰা কৰা সময়ত ভ্ৰমণকাৰীসকলে সচেতন হ'বলগীয়া কিছু সুৰক্ষাৰ বাবে কিছু চিন্তা আছে বাৰু তেওঁলোকে যেনে প্ৰায়েতো অহা হয় কাজিৰঙালৈ কাজিৰঙালৈ সেয়া চাবলৈ যোৱা সময়ত ভিতৰলৈ জংগল চাবললৈ যিসকলে যায় সেই তেওঁলোকে জীৱ জন্তুৰ পৰা যিকোনো মুহূৰ্ততে জীৱ জন্তু এটেক কৰিব পাৰে তাৰ বাবে নিজে অকণমান এলাৰ্ট হৈ পেলাই বেছি জীৱ জন্তু কাষলৈ নগৈ অকণমান দূৰৰ পৰা চাই মেলি সেইখিনি নিজকে বচাই ৰাখিবলৈ ট্ৰাই কৰিব লাগে আৰু সেই মাজুলীৰ হওক বা যিকোনো আমাৰ ডিব্ৰু চৈখোৱা হওক ক'ৰবালৈ ফেৰীত যোৱা সময়ত সেইখিনি সময়ত পানীৰ পৰা বাচিবৰ বাচিব লগীয়া কিছুমান সেইখিনি সুৰক্ষাৰ অকণমান আৰু সুৰক্ষা প্ৰদান কৰিবলগীয়া আছে ঠিক তেনেকৈয়ে ডিব্ৰু চৈখোৱাত হ'লেও সেইবোৰত ফুৰিলে ডিব্ৰু চৈখোৱা চাব আহোঁতে জীৱ জন্তু সকলোবোৰৰ পৰাই বাচি থাকিব অকণমান তেওঁলোকক ছেফটিৰ হিচাপত কিছুমান আৰু আমাৰ ল'বলগীয়া বহুতো পদক্ষেপ লবলগীয়া আছে বাৰু